প্ৰথম মই ৰান্ধিবলৈ মাৰ পৰাই শিকিছোঁ মায়ে কেনেদৰে ৰান্ধে সেইখিনি মই ধুনীয়াকৈ চাই থাকোঁ আৰু মায়ে কয় এতিয়া গাভৰুতে তহঁতি শিকি ল পাছততো ডাঙৰ হ'লে মই তহঁতি ক'ত পঢ়িবি পঢ়াৰ নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকিবি শিকাব নোৱাৰিম এতিয়া মই যেনেকৈ বনাওঁ তেনেকৈ ধুনীয়াকৈ শিকি ল'বা বুলি মায়ে কয় আৰু তেওঁৰ কামবোৰ ধুনীয়াকৈ শিকি থাকোঁ তাৰ পাছত প্ৰথম মই মাৰ যেনেকৈ বনায় তেনেকৈ চাই থাকোঁ চাউলত পানী কিমান দিব লাগিব বা দালিত পানী কিমান দিব লাগিব চাৰিজন মানুহৰ কাৰণে ধুনীয়াকৈ মায়ে শিকাই দিয়ে ইমান দিবা পানী ইমান চাউলত ইমান পানী দিবা তেনেকৈ মাৰ মতে ধুনীয়াকৈ বনাবলৈ প্ৰথম এবাৰ মই চালোঁ বনাই পেলাই কিন্তু মোৰ ইমান ভাল নহ'ল চাউলত পানী বেছি হ'ল ভাতটো ফেটফেটীয়া টাইপৰ হ'ল কোমল হ'ল বেছি তাৰ পাছত মায়ে আকৌ শিকাই দিলে তুমি এনেকৈ কৰিবা পানী ইমান দিবা তেতিয়াহে তোমাৰ চাউল ভাল হ'ব তাৰ পাছত পাছৰ বাৰত মই আকৌ ধুনীয়াকৈ পাৰিলোঁ আৰু তাৰ পাছত এবাৰ মাংস বনালোঁ মাংস বনাওঁতেও মায়ে শিকাই দিলে এনেকৈ বনাবা ইমান বা অমুক মছলা দিবা কি কি মছলা দিলে চব্জিখন ভাল হ'ব সেইখিনি শিকাই দিয়াৰ পাছত মই মাংস বনালোঁ মাংসটো ধুনীয়া হ'ল খায়ো ভাল পালে মা দেউতাহঁতে তাৰ পাছত গাভৰু হৈ থাকোঁতেই এইখিনি বাৰু মোৰ তেতিয়া তাৰ পাছত এবাৰ ক্ষীৰ বনাবলৈ মায়ে শিকাই দিলে ক্ষীৰৰ ক্ষীৰ এক লিটাৰ গাখীৰত চাউল কিমান দিব লাগিব আৰু গাখীৰত ক্ষীৰ বনাওঁতে কি কি লাগিব বস্তু সেইখিনিও মায়ে শিকাই দিয়াৰ পাছত মই ক্ষীৰ বনালোঁ ইমানেই ভাল লাগিলে তেতিয়া মায়ে কৈছে বা বৰ ধুনীয়া ক্ষীৰ বনালা দেই সেই বুলি কোৱাৰ পাছত তাৰ পাছত দাদায়ে কৈছে ইমান ভাল লাগিছে ভণ্টিয়ে কৈছে ইমান ধুনীয়াকৈ বনাইছা প্ৰথম বনাইছা তুমি ইমান ভাল লাগিছে তেতিয়া মোৰ মনটো ইমানেই ভাল লাগিলে মই পাৰিছোঁ বুলি তাৰ মানে খুব এটা মনত আনন্দ ফূৰ্তি লাগিছে তাৰ মানে কিন্তু প্ৰথম কৰিবলৈ যাওঁতে অকণমান হেৰি হয় পাৰিম নোৱাৰিম এনেকুৱা মনত খোকোজা এটা লাগে কিন্তু যেতিয়া কৰোঁ তেতিয়া বস্তুটো লাহেকৈ তাৰ মানে যিকোনো কাম পৰা হয় পাৰোঁ আৰু তেতিয়া এতিয়া লাহেকৈ বহুতখিনি পৰা হৈ গৈছোঁ আৰু আৰু এই ৰন্ধা বঢ়াৰ মেইন প্ৰথম শিকাৰ মাৰ পৰাই শিকিছোঁ মই তাৰ পাছত মোৰ বৰমা বৰমাও শিকাই দিয়ে তেওঁলোকো তেওঁলোকে যেনেকৈ ৰান্ধি থাকে মই চাই থাকোঁ তেওঁলোকৰ চোৱাৰ পৰাই মই বহুতখিনি শিকিলোঁ এতিয়া মই চব সকলোখিনি পৰা হ'লোঁ ৰন্ধা বঢ়া এতিয়া মই কাকো নোসোধাকেই নিজেই সকলোখিনি কৰি খাব পাৰোঁ আৰু